বনদৰৱে বজাৰৰপৰা কিনা দৰৱতকৈ কিছুমান বেমাৰত ভাল কাম কৰে আমি গাঁৱলীয়া মানুহ গাঁৱৰ মাজতে সৰুৰপৰা ডাঙৰ হোৱা এই বন বনদৰৱৰ মাজতেই ডাঙৰ হোৱা বুলি ক'ব পাৰি কাৰণ আমি আগৰ সৰুৰপৰা যেতিয়া জন্ম হৈছোঁ মা দি আমি দোকানৰ দৰৱ মানে এল'পেথিক দৰৱৰ ব্যৱহাৰটো ইমান নাছিলে আগৰ দিনৰ মানুহৰ পটাত পিচি কেইটামান বনপাত আনি পটাত পিচি দিয়াৰো প্ৰমাণ আছে মানে খাই গা অসুস্থতা যিখিনি অসুস্থ সেই দূৰ কৰিছোঁ মই যেনে আমাৰ পেটটো বিষায় বা কিবা এটা হয় মছন্দৰী অকণমান পিচি দি তেনেকৈ এইবোৰ খাওঁ পদুনা অকণ পিচি দিয়ে তেনেকৈয়ো দৰৱ হিচাপে খাওঁ মানে তেনেকৈ খায়ো অকণমান আৰোগ্য পাওঁ জ্বৰ হ'লে দোকানৰ দৰৱ আমি চিনিয়ে নেপাওঁ আগৰ মা মা দেউতাহঁতে চিনি নেপায় সেই পচতীয়া তেনেকৈ দৰৱ মানে বাৰী বাৰীতে মানে বন বন দৰৱ বাৰীৰে পাত বুটলি আনি পচতীয়া মানিমুনি গোলনেমু গোলনেমু পাত তেনেকৈ আনি সেই পটাত পিচি অকণমান গৰম কৰি তেনেকৈ খুৱাই আমাৰ তেনেকুৱা আৰোগ্য হয় আৰোগ্য তেনেকৈ হৈছিলে কিন্তু লেট্ৰিন কৰিলে এই বা সেই মছন্দৰী হওক ৰঙা টেঙামৰা তেনেকৈ আনি পাতত দি অকণমান খালে লেট্ৰিন মানে লেট্ৰিনটো বন্ধ হয় সেই সেইবোৰ দৰৱ খাই আমি তেনেকৈয়ে মই সময় পাৰ কৰিলোঁ বা বেমাৰ ভাল কৰিলোঁ কিন্তু আজিৰ যুগত আজিৰ যুগত জ্বৰ হ'লে বা জ্বৰলগা জ্বৰেই হওক পানীলগাই হওক নাইবা কিবা অন্য পেটৰ প্ৰব্লেমেই হওক আজিকালি পটককৈ ডক্টৰ মানে ডক্তৰৰ ওচৰত কাষ চাপিব লাগে যেনেকৈ আমি অসমীয়া দৰৱেই বা বনৌষধিয়ে আৰোগ্য লাভ কৰোঁ কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীয়ে সেই বনদৰৱ চিনি নাপায় বা বুজিও নেপায় সেইটো খোৱালে মানে আজিকালি নাখায়ো মানে কি দোকানৰ এই মানে এল'পেথিক যে ডক্টৰৰ কাষ চাপিব লাগেই কিবা এটা অকণমানকৈ কিবা এটা হ'লেই ডক্টৰৰ কাষ চাপিব লাগে কিন্তু ডক্টৰৰ কাষ চাপি ডক্টৰৰ দৰৱ আনিবই লাগিব এল'পেথিক ব্যৱহাৰ কৰিবই লাগিব তেতিয়া ল'ৰা ছোৱালীবোৰ সোনকালে আৰোগ্যও হয় কিন্তু বা পেটটোৰ বিষেই হওক ডক্টৰৰ এটা মেডিচাইনে বা এটা ইনজেকশ্যনেই মানে আৰাম পায় বা বনদৰৱ বিশ্বাস নকৰে বনদৰৱ বুলি ক'লে সিহঁতে বুজি নাপায় বিশ্বাসেই নকৰে ডক্টৰৰ ওচৰলৈ কাষ চাপে ডক্টৰৰ কাষ চাপে এটা পিল হওক এটা বেজী হওক সেহঁতে মানে ল'লেহে ভাল হয় কিন্তু ডক্তৰৰ দৰৱ বা এল'পেথিক দৰৱে বহুত মানে ছাইড এফেক্ট মানে কিয় কৰে এটাৰ পিছত এটা আৰু এটা মানে খালে কোনোবা এটা নহয় কোনোবা এটা ছাইড এফেক্ট বুলি এটা হেৰি আহি আহিয়ে যায় কিন্তু অসমীয়া দৰবে বা বনৌষধিয়ে কোনো ছাইড এফেক্ট নকৰে তেখেতে সেইটো খালে কোনো অপকাৰ নাই বৰঞ্চ উপকাৰে হৈ যায় এতিয়া কিন্তু এইটো দৰৱে এটা পাৰিতো গেছৰ গেছৰ টেবলেট তাক মানে জ্বৰৰ টেবলেট খোৱা আগত বা বিষৰ টেবলেট এটা খোৱাৰ আগত গেছৰ এটা খাবই লাগিব সেইটোৱে এটা মানে চাইড এফেক্ট থাকে মানে ভাবোঁ চাইড এফেক্ট হয় বুলি বা ইটোৰপৰা সিটো এটা টেবলেটৰ লগত আৰু এটা টেবলেট দিয়ে বা এটা ইনজেকশ্যনৰ লগত আৰু এটা কিবা এটা দিয়েই সেইটো সেইটো চাইড এফেক্টটো থাকে কিন্তু বনদৰৱৰপৰা সেইটো মানে অসুবিধা নেপায় মানে চাইড এফেক্টটো ভাবিব নোৱাৰি মানে সেইটো উপকাৰিতহে প্ৰতিটোপা যেনেকৈ তেজ কম হ'লে তেজটো কমি গ'লে মানুহে অসমীয়া অসমীয়া মানে বনদৰৱত মানিমুনি ভেদাইলতা নৰসিংহ সেইবোৰ মানে পিচি পেলাই পিচি পিচি খুৱায় কিন্তু আজিকালি সেইবোৰ মানুহে চিনি নাপায় চিনি নাপায় মানে ব্যৱহাৰ নকৰে এতিয়া নতুন নতুন পদ্ধতি নতুন নতুন মানে মেডিচিন আধুনিক যুগত বহুত মানে দৰৱ আছে সেইখিনি দৰৱেহে খাবলে মানে বিচাৰে বা ডক্টৰৰ ওচৰত কাষ চাপে কিন্তু আগৰ বনৌষধিবোৰ তেওঁলোকে বা আমিবিলাকে তেনেকৈ ব্যৱহাৰ কৰিছিলোঁ আজিকালি ব্যৱহাৰ নকৰে এই বৰঞ্চ বৰঞ্চ দেখিবলৈ পোৱা গৈছে এই এল'পেথিক দৰৱবোৰ কোনোবা এটা নহওক কোনোবা এটা দৰৱে ৰিয়েকশ্যন কৰা প্ৰমাণ বহুতো পাইছোঁ বা থাকা বা আশংকা থাকে কিন্তু অসমীয়া দৰৱৰ বা বনৌষধি সেইটো নাথাকে